আজি প্ৰায় দুবছৰ আগত মই যেতিয়া মোৰ সমনীয়া কেইগৰাকীমানৰ লগত বিলত মাছ ধৰিব যাওঁ আঁঠুৱা লৈ যোৱা হৈছিল আঁঠুৱা লৈ ধৰিব গৈছিলোঁ আৰু আঁঠুৱা প্ৰায় দুটা খেও মৰাৰ পাছত তিনি নম্বৰ খেওটোত এটা দুইকেজি বৰালি উঠিছিল যিটো উঠাৰ পাছত আমি সকলোৱে মই নহয় আমি যিকেইগৰাকীয়ে মাছ ধৰিবলৈ গৈছিলোঁ সকলোৱে উৎফুল্লিত হৈ পৰিছিলোঁ আৰু ইমানেই ফূৰ্তি কৰিছিলোঁ ইমানেই চিঞৰিছিলোঁ যে কাকো বুজাব নোৱাৰা এটা অনুভৱ হৈছিল অভিজ্ঞতা আচলতে সেইটোৱে যে কোনো দিন তেনেধৰণে মাছ ধৰিব নোৱাৰাগৰাকীয়ে বা নোৱাৰাকেইগৰাকীয়ে গৈ প্ৰায় দুইকেজিৰ দুইকেজিৰ ওপৰৰ এটা বৰালি মাছ ধৰা হৈছিল ধৰিছিলোঁ আৰু সেই দিনটো বহুত আনন্দ সেই সময়ত বহুত আনন্দত উৎফুল্লিত হৈ পৰিছিলোঁ যাৰ বাবে গোটেইকেইগৰাকীয়ে বামলৈ মাছটো উঠাই আনি পিনে বহুত উৎফুল্লিত হৈ বহুত আনন্দ কৰিছিলোঁ জঁপিয়াইছিলোঁ হাঁহিছিলোঁ চিঞৰিছিলোঁ আৰু ইগৰাকীয়ে সিগৰাকীক মানে আত্মীয়তাবোধ কৰি সেই মাছটো চাইছিলোঁ লৈছিলোঁ গোটেইকেইগৰাকীয়ে চুইছিলোঁ যে জীৱনত ইমান ডাঙৰ এটা মাছ ধৰিছোঁ দুইকেজিয়াই হওক সিমান এটা ডাঙৰ মাছ ধৰাৰ বাবে গোটেইকেইগৰাকী বহুত উৎফুল্লিত হৈ পৰিছিলোঁ ইমান এটা ডাঙৰ মাছ ধৰিব পাৰিম বুলি ভবা নাছিলোঁ তাকো বৰালি মাছ গতিকে আমাৰ বাবে সেই দিনটো বহুত স্মৰণীয় হৈ থাকিব আৰু সেই দিনটো হয়তো কোনো দিন নাহিব কাৰণ সহ বান্ধৱীকেইগৰাকীৰ লগত গৈছিলোঁ সেই দিনটো কেতিয়াও উভতি নাহিব সেই মাছ ধৰা সময়খিনি আৰু যিটো মাছ পাইছিলোঁ সেই মাছটো তেনেকুৱা এটা মাছ আকৌ ধৰিব পাৰিম বুলি আশাও কৰিব নোৱাৰোঁ সেইটো বহুত ডাঙৰ এটা অভিজ্ঞতা